মই বাইকেৰে বৰ্তমান শ্বিলং আৰু টাৱাঙলৈ যাব বিচাৰিম কাৰণ বৰ্তমান অসমত যিহেতু গৰমটো বেছি তাত গৈ অলপ শান্তি অনুভৱ কৰিব পৰা পৰা যায় সেইবাবে মই টাৱাং আৰু শ্বিলঙলৈ যোৱাতো ভাল বুলি ভাবিম মোক ঘৰৰ পৰা পৰামৰ্শ দিছে মই সুবিধা পালে সেই অঞ্চলসমূহত যাবলৈ মন মেলিম